উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজৰ মুখ্য সাংস্কৃতিক পাৰ্থক্য আচলতে মোৰ দৃষ্টিত এই পাৰ্থক্য যি যি আছে তাৰ মুখ্য কাৰণ হৈছে ভৌগোলিক অৱস্থান যথেষ্টখিনি কাৰণ ভাষাৰ ক্ষেত্ৰত যদি কওঁ দুয়োটাতে ভৌগোলিক অৱস্থানৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ ৰেচৰ মানুহ মই ৰেচ বুলিয়ে কৈছোঁ শব্দটো মুখত অহা নাই মোৰ বেলেগ বেলেগ ৰেচৰ মানুহ যেনেকৈ ইফালে দ্ৰাবিড়ীয়ান ৰেচৰ দক্ষিণৰ ফালে দক্ষিণ ভাৰতৰ ফালে তেনেকৈ উত্তৰ ভাৰতত আৰ্য ৰেচৰ যোনখিনি মানুহ আৰ্য বংশীয় যেই নহওক গতিকে সেই দুই ধৰণৰ মানুহৰ মাজত ভাষাৰ তাৰতম্য যথেষ্ট আছে তেওঁলোকৰ কথা কোৱাৰ ষ্টাইল বহুত বেলেগ বেলেগ ধৰণ বহুত বেলেগ বেলেগ খাদ্যও তেনেকৈ ডেফিনেটলী তেওঁলোকৰ পাৰ্থক্য আছে উত্তৰ ভাৰতৰ বতৰৰ ওপৰত ভিত্তি কৰি যিবিলাক শস্য উৎপাদন হয় তেওঁলোকৰ খেতি কৰাৰ যি পদ্ধতি সেইখিনি সেইখিনিৰ ওপৰত ভিত্তি কৰি যি ধৰণৰ খাদ্য তাত চলে তেনেকুৱা খাদ্য দক্ষিণত নচলে দক্ষিণৰ মানুহৰ মাজত কাপোৰৰ যি প্ৰচলন সেয়া উত্তৰত নচলে নিচিন্তভাবে নচলে দক্ষিণ ভাৰত দাক্ষিণাত্যত মূলতঃ লুঙি চলে বগা লুঙি কিন্তু উত্তৰ ভাৰতত নৰমেলি ধুতি চুতি চলে